অসমীয়া চলচ্চিত্ৰ চাইছোঁ বুলি ক'লে বহুত চিনেমাই চাইছোঁ গানো শুনিছোঁ সৰু কালত জয়মতীৰ পৰা আদি কৰি বিভিন্ন চিনেমা বোৱাৰী যিবিলাক চিনেমাই আমাক সময়ে সময়ে মানে খুব মনত চুই গৈছিলে তাত অভিনয় কৰা অভিনেতাসকলৰ অভিনয়খিনিয়েও চুই গৈছিলে আচলতে আমি এটা সময়ত মানে ষ্টেজ শ্ব' কৰিছিলোঁ গতিকে মোৰ চিনেমা চোৱা নাটক চোৱা থিয়েটাৰ চোৱা এইটো এটা পেচা বুলি ক'ব পাৰোঁ মানে হবি বুলি কয় মই এইটো পেচাৰ নিচিনাকৈ চাইছিলোঁ এটা সময়ত এতিয়া অলপ সময় নাপাওঁ মোৰ মনত আছে আমি বজালীত গৈ পেলাই থিয়েটাৰ চাইছিলোঁ দহ দিন বাৰ দিন একে লেথাৰিয়ে গতিকে নলবাৰীত ৰাসত গৈ পেলাই থিয়েটাৰ চাওঁ আগতে গাঁৱত ভঠেলি সবাহ পূজা এনেকুৱা সময়ত নাটকৰ নাটক হৈছিলে তাত মই নিজেও পাৰ্টিচিপেট কৰিছিলোঁ গতিকে নাটক থিয়েটাৰ চিনেমা চাওঁ কোনোখন চিনেমাতে প্ৰতিখন চিনেমাতে কিবা নহয় কিবা এটা ভাল পোৱা যায় যদি সেই চিনেমাখন ভালকৈ চোৱা যায় গতিকে কৰবাত নাট্যকাৰৰ অভিনয় কৰাজনৰপৰা কিবা পোৱা যায় কেতিয়াবা স্ক্ৰীপ্টখনত লিখা লিখনিৰপৰাও পোৱা যায় প্ৰতিখন চিনেমাৰ কিবা নহয় কিবা এটা মেচেজ আছে প্ৰতিখন থিয়েটাৰত কিবা নহয় কিবা এটা মেচেজ আছে গতিকে আমি ল'ব লাগে আৰু গানক বুলি ক'লে এতিয়া আৰু জুবিন গাৰ্গ অসমীয়া চিনেমাৰ বা অসমীয়া গানৰ কাৰণে খুব প্ৰিয় হিন্দীত পুৰণা চিনেমা গান পুৰণা গানত কিশোৰ কুমাৰক পাইছিলোঁ খুব ভাল গান গাইছিল তেখেতে ভাল গান দি থৈ গৈছে শুনো আজিও শুনো ধন্যবাদ